ব্যৱসায় আৰম্ভ কৰা সময়ত গাঁও অঞ্চলৰ লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গাঁও বা চহৰতে নহয় সকলোতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়েই এক নম্বৰতে মানে উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন হয় লাগিবই উপযুক্ত প্ৰশিক্ষণ লাগিব উপযুক্ত সা সঁজুলি লাগিব আৰু মূল্যধনো প্ৰয়োজন হয় সেইমতে এইবোৰ সমস্যা দেখা যায় গাঁও অঞ্চলত কিন্তু ব্যৱসায় এটা কা কৰিলে সদায় স্থান উৎসাহ চৰকাৰৰ পুঁজি সুবিধা ব্যক্তিৰ দল তেনেকুৱাবিলাক বস্তুৰ ওপৰত নলেজ থাকিব লাগে এইবোৰ নাথাকিলে সমস্যাৰ সৃষ্টি হয় গাঁৱৰ সাত আঠজনীয়া ব্যক্তিয়ে যদি গাঁৱত সৰিয়ঁহ মাটিমাহ আলু খেতি এনেকৈ ধান খেতি ব্যৱসায় উদ্দেশ্যেৰে কৰিব বিচাৰে তেন্তে তেওঁলোকক চৰকাৰৰ কিছু সা সুবিধাৰ প্ৰয়োজন হয়

চৰকাৰে যদি উন্নতমানৰ ঋণ দিয়ে তেওঁলোকক তেওঁলোকে তেতিয়া উৎসাহিত হ'ব গাঁৱৰ ল'ৰা ছোৱালীবিলাকে গাঁৱৰ যুৱক যুৱতীসকলে আৰু ঠিক তেনেদৰে একে এজন ঘৰত এজন মানুহৰ ঘৰত ছয় সাত বিঘা মাটি নাথাকিবও পাৰে সেইদৰে এটা গ দল গঠন কৰি তেওঁলোকে যুটীয়াভাৱে খেতিবিলাক কৰিবলৈ আৰম্ভ কৰিব লাগে সেয়াই আৰু